হেল্ল' অ'লা এজেন্সী নেকি বাৰু অঁ মই যোৱা বিছ তাৰিখে আপোনাৰ বিশ্বনাথ চাৰিআলিৰপৰা গুৱাহাটীলেৈ গৈছিলোঁ আপোনালোকৰ কেব এখন বুক কৰি পেলাই সেইখনত উঠি মই খুব নিজকে সুৰক্ষিত অনুভৱ কৰিছিলোঁ লগতে ড্ৰাইভাৰজনৰ যে চলাইছিলে গাড়ীখন ভালকৈ চলাইছিলে সেইটো ভাল লাগিল আৰু ড্ৰাইভাৰজনৰ ব্য়ৱহাৰ পাতি কথা বতৰাবিলাকো ভাল লাগিল গতিকে মই আকৌ আগন্তুক মই আকৌ পঁচিছ তাৰিখ মানে আপোনাৰ শ্বিলঙলৈ যোৱাৰ কথা আছে গতিকে মোক সেইখন কেবেই লাগে আপোনালোকে যদি পাৰে মোক সেই কেবখন আকৌ পঠিয়াই দিব মই আপোনালে ফোন কৰিম বা বেলেগ এখন নপঠিয়াব কিন্তু বেলেগ এখন পঠিয়ালে মই আকৌ অমান্তি হ'ম তাৰপাছত মই বা এসপ্তাহৰ পাছত হয়তো মই আকৌ শ্বিলঙলৈ যাবলগীয়া কামো আছে মোৰ তেতিয়াও মোক সেইখন কেবেই দিব সেইখন কেবত মই উঠি ভাল পাইছোঁ গতিকে আপোনালোকে মোক সেইখন কেবেই দিব বে বাকী কেববিলাক মোৰ কাৰণে পঠিয়াই নিদিব